আচলতে মানুহৰ ছালখন মানুহে নিজেই বহুত যত্ন কৰি ভাল কৰিব পাৰে ছালৰ ঋতু অনুযায়ী মানুহৰ ছালৰ গাৰ ছাল বা চুলি নখ সেইখিনি পৰিৱৰ্তন হোৱা দেখা যায় কিন্তু আমি বিভিন্ন ধৰণে ঘৰতে পোৱা বস্তুৰে ছালখন বা চুলিকেইডাল ভাল কৰিব পাৰোঁ এতিয়া ধৰক শীতকাল আহিলে আমাৰ মুখৰ ছালখন বহুত শুকান হৈ পৰে সেইবাবে ছালখন

আৰু ঘৰতে পোৱা যেনে ধৰক এই জবাব ফুলৰ পাতৰ ফুল আৰু এলোভেৰা তাত নাৰিকল তেল মি মিলাই আমি এটা পেষ্ট বনাব পাৰোঁ সেই পেষ্টটো যদি চুলিত লগোৱা হয় চুলিৰ কাৰণেও ভাল

আমি সপ্তাহটোত যদি দুবাৰ বা তিনিবাৰ ধোওঁ তেতিয়াও চুলি ফটা বা চুলি ৰঙা পৰা বা চুলি শুকান হোৱাৰ পৰা আমি ৰক্ষা

বামু এনেকে মিশ্ৰণ কৰি আমি যদি ছালত লগাও ছালখন বহুত কোমল হয় আৰু উজ্জ্বলতা বৃদ্ধি হয় ঠিক তেনেধৰণে আৰু আৰু এটা আছে ছালৰ কাৰণে দৈটো বহুত উপযোগী বস্তু দৈৰ লগত যদি আমি বেচন বা এনেকে বিভিন্ন বেচন মিশ্ৰণ কৰি পেলাই মুখ হাত ছালত লগাও তেতিয়াও বহুত উপকৃত হয়

আমি লগাব পাৰোঁ বা আলু এতিয়া আলু ঘৰতে হয় আমাৰ আলু আলু কাটি যদি আলু টুকুৰা টুকুৰ কৰি ধৰক গালত সনা মানে মিশ্ৰণ কৰি গালখনত মিলাব পাৰি দিব পাৰি তেতিয়াও বহুত ছালখন উপকৃত হয় আৰু চুলি বিশেষকৈ চুলি বতাহ এতিয়া ঠাণ্ডা দিন আহিছে মানুহৰ চুলিখিনি

ৰাতি শোৱাৰ আগত ধুনীয়া নাৰিকলেই তেল হওক বা সৰিয়হ তেলেই হওক ৰাতি শোৱাৰ আগত আমি ধুনীয়াকে চুলিখিনিত লগাই লৈ বান্ধি শুব লাগে আৰু পিছদিনাখন ধুনীয়াকে ধৰক শ্বেম্পু নহ'লে জবাব ফুলৰ পাতৰ যিটো পেষ্ট তৈয়াৰ কৰোঁ সেইখিনি মূৰত মাৰিব পাৰি বা আমি এতিয়া গাঁৱলীয়া জেগাতেই হওক বা চহৰতেই হওক ঔটেঙা গছ পোৱা যায় ঔটেঙা গছৰ যিটো বিজল মাজৰ অংশ সেইখিনিও যদি আমি চুলিত লগাওঁ তেতিয়াহ'লে চুলি বহুত ভাল হৈ থাকে ঠিক তেনেধৰণে এতিয়া এল'ভেৰা ঘৰতে এল'ভেৰাজোপা ৰুই ল'লে সেই এল'ভেৰা জেলটোৱেই আপোনাৰ চুলিতো লগাব পাৰি আৰু ছালতো লগাব পাৰি সেইকাৰণে আমি ছালখন ঘৰুৱা উপায়েৰে বহুত ধৰণে মানে যত্ন কৰিবলৈ আমাৰ ঘৰুৱা পদ্ধতিৰে যত্ন কৰি ছালখন উপকৃত কৰিব পাৰি তাৰোপৰি ছালখন আৰু চুলিৰ কাৰণে সেউজীয়া শাক পাচলি ফল মূল প্ৰচুৰ পৰিমাণে খাব লাগে আৰু কেঁচা বুট গজালি ওলোৱা মগু সেইটো খালেও ছাল আৰু চুলিৰ কাৰণে ভাল